আমাৰ গাওঁতে ভাল ভাল নৃত্য শিল্পীসকল আছে কিন্তু তেওঁলোকে যদি আৰু অলপ সমৰ্থন আৰু প্ৰশিক্ষণ পালে হয় আৰু ভাল ভাল ডাঞ্চ কৰিলে হয় নৃত্য শিল্পীসকলে তেখেতলোকে নাচিব ধুনীয়াকে জানে কিন্তু তেখেতলোকৰ প্ৰশিক্ষণৰ প্ৰয়োজন হয় যিটো তেখেতলোকৰ নাই তেখেতলোকে নিজে নিজে নাচে নিজে নিজে মোবাইলত চাই পিনি শিকে শিকি নাচে সেইভাগে নাচি নাচি তেখেতে তেখেতলোকে কেইবাটাও ডাঞ্চ শ্ব' কৰিছেও আৰু ভাল ভাল পুৰষ্কাৰো পাইছে তথাপিতো তেখেতলোকে যদি আৰু অলপ সমৰ্থন পালেহেঁতেন বা প্ৰশিক্ষণ পালেহেঁতেন তেখেতলোক এজন এজন ভাল সুদক্ষ ডাঞ্চাৰ হ'লহেঁতেন আৰু যিয়ে যিমান যি হ'লেও গাওঁ অঞ্চলততো ডাঞ্চাৰক মানুহে সমৰ্থন নকৰে তেখেত তেখেতলোকে সেইটোলৈ দুখিত হয় যে তেখেতলোকক গাঁৱৰ মানুহে সমৰ্থন নজনায় আচলতে এনেবোৰ ক্ষেত্ৰত সমৰ্থন জনাব লাগে সমৰ্থন কৰাটো অতি প্ৰয়োজনীয় তেতিয়াহে তেখেতলোকৰ প্ৰতিভাসমূহ ওলাই আহিব